হেল্ল' হয় বাইদেউ মই এই জয়শ্ৰী দেৱীয়ে কৈছোঁ এই মই মানে গামোচা বৈছিলোঁ গামোচা আছে মোৰ তাত

তাৰপিছ অঁ অঁ অঁ মই তো এই মানে আমি হেৰি হিচাপে বুওঁতো সমবায়ী হিচাপে বওঁ

হয় হয়

আৰু এই হেৰি আছে মেখেলা চাদৰৰ ছেট বোৱা তেনেকুৱা

হয় হয় হয় ত' ঠিক আছে মই আপোনাৰ তাতে যাম আপুনি লগ পালে দাম দৰ ঠিক কৰি লওক দিয়ক ধন্যবাদ ঠিক